অসমীয়া সংস্কৃতিত বিয়া বুলি ক'লে এতি অতি ডাঙৰ উৎসৱ মুখৰ পৰিৱেশ আৰু অসমীয়া সংস্কৃতিত বিয়া মানে হৈছে দুখন ঘৰৰ মিল হোৱাৰ লগতে দুখন সমাজ সাক্ষী হয় সেই দিনটোত

এখন ঘৰৰ এটা এজন পুত্ৰক দৰা তেওঁক ৰামচন্দ্ৰৰ ৰূপত সজাই তোলা হয় আৰু তাৰে লগতে সংগতি ৰাখি আন এখন ঘৰৰ এজনী কন্যাক চিৰ দিনৰ বাবে বিদায় দিবলৈ ওলায় আৰু আমাৰ অসমীয়া সংস্কৃতিত বিয়াত দু দুই ধ দুটা নিয়ম পালন কৰা হয় তাৰে এটাক জোৰোন বুলি কয় জোৰোনৰ দিনাখন দৰাৰ ঘৰৰ মানুহে কইনাক সেন্দুৰ পিন্ধোৱাৰ লগতে বিভিন্ন ধৰণৰ কইনাই ব্যৱহাৰ কৰা বা এজেনী বোৱাৰীৰ জীৱনৰ বাবে তাইক লগা সামগ্ৰীসমূহৰ যিমান প্ৰয়োজনীয় সামগ্ৰী তাইৰ প্ৰয়োজনৰ সেই সকলো সামগ্ৰী দৰা ঘৰে দিয়া হয় তেওঁক আৰু লগতে জোৰোণৰ দিনাখন দৰা ঘৰলৈয়ো কইনাৰ কইনা ঘৰে দৰাৰ সকলো ব্যৱহাৰৰ উপযোগীৰ বাবে সকলো সামগ্ৰী দি পঠায় আৰু তাৰেই পিছ পিছৰ দিনাখন বা সেইদিনাখনেই ৰাতিলৈ দৰা আহে ৰামচন্দ্ৰৰ ৰূপত আৰু দৰা আগুচে দৰা আগুচি সকলোৱে ফূৰ্তি কৰে আৰু দৰাই ৰামচন্দ্ৰৰ ৰূপত আহে কইনাক নিবলৈ আৰু কইনা আনি কইনাক আনি পিনে দৰা দৰা আহি পিনে কইনাৰ ঘৰৰ হোমৰ গুড়িত বহাই আৰু কইনাকো আনি পিনে হোমৰ গুড়িত বহোৱা হয় আৰু যজ্ঞ পাতি হোম হোম আদি পুৰি কইনাক দৰাৰ হাতত গতাই দিয়া হয় আৰু এটা যুগ্ম জীৱনৰ শুভকামনা জনোৱা হয় সকলোৱে